গাঁৱত গাঁৱতটো আমি সাৰ পানী নিদিয়া বস্তুৱে খাওঁ সেইবিলাকে খাবলৈ শিকিছোঁ সৰুৰ পৰা সাৰ পানী বেয়া সাৰ পানী দিয়া বস্তু বেয়া সাৰ পানী নিদিয়া শাক পাচলি ঘৰতে কৰা খেতি এইবিলাক এইবিলাকে খাব খাওঁ তাৰ পিছত গৰুৰ গাখীৰ ঘৰৰ গৰু গৰু গাখীৰ গৰু গাখীৰৰ পৰা বনোৱা বিভিন্ন ধৰণৰ বস্তু খোৱা বস্তু এইবিলাক এইবিলাক খাবলৈ চেষ্টা কৰোঁ পিছত আজিকালিটো ইন্টাৰনেট ব্য়ৱস্থাৰ পৰা সকলোবিলাক জানিবই পাৰোঁ বাদাম বা এইবিলাক বিভিন্ন ধৰণৰ ফল মূল কি কি খালে ওজন বঢ়াব পাৰি স্বাস্থ্যৰ কাৰণে ভাল সেইবিলাক আমি ইন্টাৰনেটৰ পৰাও শিকিব পাৰোঁ এনেকৈ শিকি মেলি সেইবিলাক বস্তু খাবলৈ চেষ্টা কৰোঁ তাৰোপৰি ঘৰৰ হাঁহ পাৰ হাঁহ পাৰৰ কণী হা হাঁহ পাৰৰ কুকুৰাৰ কণী এইবিলাক এইবিলাকে খাওঁ আৰু ঘৰত